হয় এবাৰ আমাৰ মানে স্কুললৈ এ এটা ৱৰ্কছপ আহিছিল আমি তাত মানে শিকিছিলো এইবোৰ মেখেলা চাদৰত কেনেকৈ মানে ফেব্ৰিক কৰিব পাৰি মেখেলা চাদৰ বেড কভাৰ ইয়াত মানে কি কাপোৰত কোনটো কাপোৰত মানে কোনটো ৰং দিলে ভাল হ'ব বা কেনেধৰণে ফুল কৰিব পাৰি অতি সহজতে মানে ফুল কৰি কাপোৰ উলিয়াব পাৰি এইখিনি আমাক শিকাইছিলে আৰু বেডশ্বিটত কেনেকৈ ফুল কৰিব পাৰে সেইখিনিও শিকাইছিলে আৰু কোনটো কাপোৰত মানে কোনখন কাপোৰত কোনডাল ব্ৰাছ ব্যৱহাৰ কৰিব পাৰি এইখিনি শিকাইছিলে আৰু ইয়াৰ পৰা আমি বহুত শিকিলো আৰু অতি সহজতে মানে কাপোৰ ফুল কৰি উলিয়াব পাৰি এইখিনি শি অভিজ্ঞতা পালো আৰু